হেল্ল' হেল্ল' অঁ হয় যাম বুলি ভাবিছোঁ বাৰু তুমি কেতিয়াকৈ যাম বুলি ভাবিছা যাব পাৰি তুমি তাৰপৰা কি কিতাপ ল'ম বুলি ভাবিছা লাইব্ৰেৰীৰপৰা অঁ মই অসমীয়া অভিধান ইংলিছ গ্ৰামাৰ আৰু থাৰ্ড গ্ৰেড ফ'ৰ্ড গ্ৰেডৰ কাৰণে কিতাপ দুখনমান আনিম বুলি ভাবিছিলোঁ কাইলৈই যাম ওলাবা তুমি অঁ অঁ ভাত খালা নাই খালোঁ অঁ অঁ বাকী খবৰ খাতি ভাল আৰু তোমাৰ ভাল গৈছোঁ অঁ হ'ব দিয়া নহ'লে অঁ ঠিক আছে দিয়া